অসমৰ বিভিন্ন প্ৰান্তত যিদৰে বিহু পালন কৰা হয় ঠিক তেনেদৰে দৰঙতো বিহু পালন কৰা হয় প্ৰধানকৈ ব'হাগ বিহু অৰ্থাৎ ৰঙালী বিহু ভোগালী বিহু অৰ্থাৎ মাঘৰ বিহু আৰু কাতি মাহত কাতি বিহু ব'হাগ বিহুত বছৰৰ প্ৰথমতে পালন কৰা হয় এই বিহুত প্ৰথম দিনাখন গৰু বিহু বুলি কোৱা হয় সেইদিনা ৰাতিপুৱাই অসমীয়া মানুহে গৰুবোৰ লৈ যায় নদী বা এক ডাঙৰ পুখুৰীলৈ আৰু তাত গৰুবোৰক গা ধোৱাই তাৰপিছত লাও বেঙেনা আদিৰে গৰুবোৰ ধোৱাই আৰু শেষত গৰুবোৰক লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰে সৰু বাপেৰে সৰু তই হ'বি বৰ গৰু বুলি আশীৰ্বাদ দিয়ে আৰু নিশা গৰুবোৰক নতুন পঘাৰে বান্ধে তাৰ পিছদিনা মানুহ বিহু বুলি কোৱা হয় অৰ্থাৎ ব'হাগৰ এক তাৰিখ এই দিনাখন সকলোৱে ঘৰত পুৱাৰ পৰা নাম কীৰ্তন আদি কৰি ডেকা গাভৰুৱে বিহুতলিলৈ যায় বিহুতলিত নাম প্ৰসংগৰ পিছত বিহুতলিত সকলোৱে হুঁচৰি গায় আৰু সকলো ল'ৰা ডেকা বুঢ়া সকলোৱে সমূহীয়াভাৱে হুঁচৰি গায় আৰু বিভিন্ন ঠাইত বিহুৰ উৎসৱ পালন কৰা হয় এই বিহু সাত দিনলৈকে একেৰাহে মানুহে পালন কৰে আৰু ব'হাগ বিহুত সকলোৱে নতুন নতুন বিহুৱান লয় আৰু ব'হাগ বিহুত অসমীয়া জাতিৰ এটা অতিকৈ অতিকৈ গুৰুত্বপূৰ্ণ উৎসৱ এই উৎসৱ আজিকালি বিস্তৃতভাৱেও পালন কৰা হয় এদিনীয়া দুদিনীয়া তিনিদীয়াকৈ এই উৎসৱ পালন কৰা হয় আজিকালি এই উৎসৱত এই খেল ধেমালি সংযোজন কৰাৰ লগতে সন্ধিয়া হুঁচৰি গোৱাৰ আনহাতে বিহু ফাংচন আদিও পালন কৰা হয় এই বিহু ফাংচনত ডাঙৰ ডাঙৰ শিল্পীক মাতি নি শিল্পীক আহ্বান জনাই সাংস্কৃতিক সন্ধিয়া পালন কৰা হয় এই বিহু আজিকালি পোন্ধৰ বিছ দিনলৈকেও বিভিন্ন ঠাইত পালন কৰি ফাংচন পতা হয় ইয়াৰ পিছতে আহিল মাঘৰ বিহু মাঘৰ বিহুৰ বিহুৰ দিনাৰ এমাহ আগতেই বিভিন্ন ঠাইত মেজি আৰু মঠ বনোৱা হয় এই মেজিবোৰ ধানৰ খেৰেৰে অৰ্থাৎ নৰাৰে বনোৱা হয় আৰু মঠবোৰ কলৰ শুকান চচনিৰে বনোৱা হয় লগতে মঠ আৰু মেজিৰ লগতে এটি ভেলাঘৰ বনোৱা হয় আৰু এই ভেলাঘৰটোত সকলো ৰাইজে নিশা বিহুৰ উৰুকাৰ দিনা ভোজ ভাত খায় আনন্দ কৰে আৰু

মেজিবোৰ জ্বলাই আনন্দ কৰে সন্ধিয়া মঠবোৰ জ্বলাই আনন্দ কৰে মাঘৰ বিহুত নিশা অতি আড়ম্বৰে মাছ মাংসৰে সকলো ৰাইজে এসাজ খায় এই বিহুত প্ৰতি ঘৰতে পিঠা পনা লাড়ু আদি বিভিন্ন যো জা কৰে আৰু আনন্দ মনে আটাইয়ে এইবোৰ এইবোৰ উপভোগ কৰে এইটো হ'ল ভোগালী বিহু ইয়াৰ পিছত আহিল কাতি বিহু কাতি বিহুৰ দিনাখন প্ৰত্যেক ঘৰতে সন্ধিয়া এগছিকৈ চাকি জ্বলাই তুলসী গছ ৰোপণ কৰে সন্ধিয়া নাম প্ৰসংগ কৰে আৰু ভগৱানক আৰাধনা কৰে কিছু কিছুৱে আকাশ বন্তিও জ্বলাই আজিকালি এই বন্তিবিলাক ইলেক্ট্ৰিক লাইটেৰেও কিছুমানে সু সজ্জিত সু সজ্জিত কৰি এই বিহু পালন কৰে ইয়াৰ পিছতেই আমি দৰঙৰ আন কেইটামান উৎসৱৰ বিষয়ে অৱগত কৰিব লাগিব দৰঙৰ আন এটি উৎসৱ হ'ল মূলত মথনী উৎসৱ দৰঙৰ ছিপাঝাৰ অঞ্চলত মথনী উৎসৱ পালন কৰা হয় হাজৰিকাপাৰাত মূলত এইটো বিষ্ণু পূজা বিষ্ণু পূজাৰ উৎসৱ কোঁচ ৰজাৰ দিনৰপৰা এই উৎসৱটো পালন কৰি অহা হৈছে সমগ্ৰ দৰং জিলাৰ মানুহে এই উৎসৱটি পালন কৰি আহিছে এই উৎসৱত এটা কলহত গাখীৰ থৈ মন্থন কৰে আৰু এই উৎসৱটোৰ প্ৰধানত বিষ্ণুপূজাতেই বুলি কোৱা হয় আৰু ই এটা দৰং জিলাৰ বিশেষত্ব অনুষ্ঠান বুলি ধৰি লোৱা হয় ইয়াৰ পিছতে আন এটা উৎসৱ আছে দৰং জিলাৰ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম উৎসৱটি অতি উলহ মালহেৰে পালন কৰা হয় বিশেষকৈ পশ্চিম দৰঙৰ সোণমজা অঞ্চলৰ হেঙালপাৰা ঠাইত এই উৎৱসটি অসমৰ দ্বিতীয়তে পালন কৰা হৈছিল আৰু আজিলৈকে এই উৎসৱটি পালন কৰি আহিছে এই উৎসৱটি ক্ৰমান্বয়ে এই উৎসৱটি দুদিনীয়াকৈ বা তিনিদিনীয়াকৈ বিভিন্ন ঠাইত শংকৰদেৱৰ জন্ম তেখেতৰ আদৰ্শ তেখেতৰ কৰ্মৰাজিৰ ওপৰত বিস্তৃতভাৱে প্ৰত্যেক বছৰে আলোচনা কৰি আহে আৰু নৱপ্ৰজন্মই শংকৰদেৱৰ আদৰ্শেৰে আদৰ্শিত যাতে হ'ব পাৰে সেইবাবে এই উৎসৱটি প্ৰায় দৰঙৰ প্ৰায় ঠাইতে পালন কৰি অহা হৈছে বৰ্তমানে শংকৰ দেৱ সংঘৰ জৰিয়তে এই উৎসৱটি আৰু বিস্তৃতভাৱে দৰঙত পালন কৰি অহা দেখা যায় ইয়াৰ পিছতেই দৰঙত আন এটা উৎসৱ আছে পঁচতি উৎসৱ খটৰা সত্ৰত পালন কৰা হয় এই উৎসৱটি এই উৎসৱটি অতি আকৰ্ষণীয় শ্ৰীকৃষ্ণৰ জন্মৰ পাঁচ দিনৰ পিছত এই উৎসৱটি পালন কৰা হয় এই উৎসৱটি খটৰা সত্ৰৰ ভাদ মাহৰ সংক্ৰান্তিৰ দিনা আহিন মাহৰ তিনি তাৰিখলৈকে উদযাপন কৰা হয় এই উৎসৱটি নন্দলাল যশোদাৰ ঘৰত শ্ৰীকৃষ্ণৰ জন্মৰ পাঁচদিনত পতা অনুষ্ঠান আৰু ইয়াৰ লগত সংগতি ৰাখিয়েই এই উৎসৱটি এনেধৰণে পালন কৰা হয় দৰঙৰ ৰাইজে পঁচতি উৎসৱটি অতি উলহ মালহৰে খটৰা সত্ৰত পালন কৰি আহিছে এই এই উৎসৱটি আগতে যদিও দুদিনীয়াকৈ পালন কৰিছিল এতিয়া এই উৎসৱটি তিনিদিনীয়ালৈকে পালন কৰি আহি আছে আৰু এই পঁচতিৰ দিনা খচৰা সত্ৰত হাজাৰ হাজাৰ ভক্তই শৰাই দিয়ে চাকি জ্বলাই ৰঘুনাথ অৰ্থাৎ ৰামৰ ওচৰত নিজৰ নিজৰ অভিষ্ট সিদ্ধিৰ বাবে মূৰ দোৱাই নামতীসকলে নাম প্ৰসংগ কৰে ই দৰঙৰ এটি আপুৰুগীয়া সাংস্কৃতিক উৎসৱ বুলি ধৰি লোৱা হয়